হেল্ল' চেতিয়া ৰেষ্টুৰেণ্ট হয় নে আপোনালোকৰ পৰা বস্তু কেইটামান অৰ্ডাৰ কৰিছিলোঁ আৰু যিমান পাৰোঁ সোনকালে দিম বুলি ডেলিভাৰী দিয়া ল'ৰাজনে কথা দিছিল কিন্তু ফোন কৰিছোঁ ডেলিভাৰী দিয়া ল'ৰাজনে এতিয়া পৰ্য্যন্ত কোনো ফোন ৰিচিভ কৰা নাই ইয়াৰ বিষয়ে আপুনি কিবা বিতং তথ্য জানে নি